স্বাস্থ্যজনিত কাৰণত আমাৰ ৰাজ্যখনে মোকাবিলা কৰিবলৈ আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে সেই আঁচনিসমূহৰ জৰিয়তে সেই আঁচনিসমূহৰ জৰিয়তে আমাৰ ৰাজ্যৰ মানুহসকলে বহুত সহায়ৰ হাত মানে সহায় হৈছে যেনেকৈ আয়ুস্মান কাৰ্ডৰ জৰিয়তে পাঁচ লাখ টকালৈকে প্ৰায় পাঁচ লাখ টকালৈকে তেওঁলোকৰ স্বাস্থ্য ফ্ৰীতে চাব পাৰিছে আৰু যেনেকৈ আছাম আৰোগ্য নিধি আঁচনি যাৰ জৰিয়তে তেওঁলোকে যিসকল ব্যক্তি এক্সিডেণ্ট হৈছে সেইসকল ব্যক্তিৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ সহায় হৈছে আৰু যেনেকৈ এশ আঠ নম্বৰ সেৱাৰ জৰিয়তে যদি কোনোবা এজন ব্যক্তি বহুত সংকটজনক অৱস্থাত আছে এশ আঠ এশ আঠত ক'ল কৰি ব্যক্তিজনক মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে উন্নত উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যাবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পৰা এক আমাৰ হাতত এক ব্যৱস্থা চৰকাৰে আনি দিছে এশ আঠ আৰু এশ চাৰি নম্বৰৰ জৰিয়তে আৰু বিভিন্ন ধৰণৰ কেম্প ধৰক আজি যদি কেনেবাকৈ বানপানী হৈছে বানপানীৰ ফলত যদি মানুহৰ বিভিন্ন বেমাৰ হৈছে সেই বেমাৰসমূহ হোৱাৰ পাছত কেনেকৈ স্বাস্থ্য উন্নত কৰিব পাৰি বিভিন্ন ধৰণৰ কেম্প সেই জেগাবিলাকত চৰকাৰে স্বাস্থ্যৰ স্বাস্থ্যখণ্ডৰ লগত লগলাগি সেই জেগাবিলাকত কেম্প কৰাৰ ব্যৱস্থা কৰিছে যিবিলাক ব্যক্তিৰ চকুত চকুৰ সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ ক্ষেত্ৰতো চকুৰ চকু কেম্প দিছে ধৰক আই কেম্প দিছে আৰু চাৰ্জাৰীৰ ক্ষেত্ৰত পইচাৰ যদি যিবিলাকৰ সমস্যাৰ সন্মুখীন হৈছে সেই ক্ষেত্ৰত আয়ুস্মান কাৰ্ডে বহুত সহায় পাইছে